বিগত বছৰবোৰৰ ভিতৰত ভাৰতীয় মনোৰঞ্জন উদ্যোগ বহুতখিনি বিকশিত হৈছে বিশেষকৈ আমি সৰু থাকোঁতে ৰেডিঅ' আছিল গাঁৱত এটা বা দুটা ৰেডিঅ' আছিল আৰু সেইটো শুনিবলৈ গাঁৱৰ মানুহখিনি একত্ৰিত হৈ ৰেডিঅ'ৰ বাতৰি শুনিছিল বা কিছু খুহুতীয়া কথা শুনিছিল ৰেডিঅ' বা বাতৰি কাকত সেইবিলাকৰ পিছত ৰেডিঅ' বাতৰি কাকতৰ পিছত আহিল টিভি মানুহে টিভিত এণ্টাৰটেইনমেণ্ট ছিৰিয়েল হওক কিবা হওক এইবিলাক চালেই কিন্তু তাৰ পিছত সিটোও পুৰণি হৈ বৰ্তমান হা ছ'চিয়েল মিডিয়াৰ যুগ আহি গ'ল ছ'চিয়েল মিডিয়া নাইবা ইউটিউবত মানুহে নানান বিধ বস্তু উপভোগ কৰিবলৈ ধৰিলে সেইকাৰণে বৰ্তমান এইটো ছ'চিয়েল মিডিয়া নাইবা ইউটিউব এনেকুৱা বস্তু মানুহে তাৰমানে এণ্টাৰটেইনমেণ্ট সেইবিলাকত কৰিব খোজে